হয় আমাৰ অসমত যিহেতু নিজৰ নিজৰ পৰম্পৰাগত সাজপাৰ আছে মিচিং সকলৰো চিয়াম বড়ো কাৰ্বি ৰাভা সকলোৰে নিজৰ নিজৰ সাজপাৰ আছে তেনেদৰেই আমাৰ কছাৰীসকলৰো নিজৰ সাজপাৰ আছে আৰু সেই সাজপাৰযোৰ কছাৰীসকলে নিজেই তৈয়াৰী কৰি লওঁ আৰু এই সাজপাৰযোৰৰ মুগা চাদৰখন বা মুগা মেখেলাখন মূল্য যথেষ্ট বেছি এইবোৰ ব্যৱসায় কৰিবলৈ যথেষ্ট লাভ হয় আৰু এতিয়া এৰী চাদৰখন এৰি পলুৰ পৰা হয় প্ৰথমতে এৰি পলো পুহি ল'ব লাগিব এৰি পলো পুহি লৈ লেতা হ'ব লেতাৰ পৰা এতিয়া উ লেটাটো উলিয়াই বাঁহটো আমি সূতা কাটি এই চাদৰখন বনোৱা হয় তেনেদৰে ঠিক সেই মুগা কাপোৰযোৰহে তেনেকৈ তৈয়াৰ কৰা হয় আৰু আমাৰ গাঁৱৰ পৰা বহুতো মুগা কাপোৰ বিক্ৰী কৰা হয় আৰু মুগা কাপোৰযোৰ ইমানেই মূল্যৱান মুগা কাপোৰযোৰ আমাৰ গাঁৱত বিহু আৰু সাংস্কৃতিক কত ব্যৱহাৰ কৰিব পৰা হয় আৰু ইমানেই সন্মানীয় মুগা কাপোৰযোৰ তাৰমানে মুগা কাপোৰযোৰ আমাৰ জাতীয় পৰম্পৰাগত সাজপাৰ সেয়ে এই কাপোৰযোৰ বহুত গাঁৱৰ পৰা টাউনলৈ নিবলৈ বিচাৰে